হেল্ল' ক'ৰপৰা কৈছে অঁ কওকচোন

অঁ আপুনি নিজৰ যত্ন ল'ব আকৌ ঔষধ পাতিবিলাক অকণমান হেৰি নিয়ম মতে খাব অঁ আহিব আজিকালি বেমাৰবিলাক অলপ বেছি এই গছ গছনি কাটি দিয়া হৈছে নহয় বায়ুবিলাক দূষিত হৈছে তাৰ পিছত আকৌ বিভিন্ন ধৰণৰ কলখানা কাৰখানাৰপৰা ওলোৱা ধোঁৱাবিলাকৰপৰাও সেইবিলাকো বায়ু বিশুদ্ধ কৰিছে তাৰ পাছত আকৌ সাৰ দিয়া শাক পাচলি খোৱাৰপৰা আজিকালি আজিকালি অঁ আজিকালি এইবিলাক ফ্ৰেছ বস্তু খাবলৈ নাপায় নহয় মানুহে চব ভেজাল

সেইকাৰণে নিজে যত্ন নিজৰ যত্ন নিজেই ল'ব লাগিব সদায় অঁ ৰাতিপুৱা আপুনি সদায় খোজকাঢ়িব সোনকালে উঠিব উঠি খোজকাঢ়িব অঁ সদায় যাব সদায় যাব এক কিলোমিটাৰ দুই কিলোমিটাৰ প্ৰায় খোজকাঢ়িব লাগে ৰাতিপুৱা পাৰিলে আবেলিও অলপ খোজকাঢ়িলে মানে ভাল অঁ অঁ আহিব আকৌ অঁ অঁ

অঁ অঁ অঁ দিব লাগিব

অঁ চেনিটো প্ৰায় খাবই নালাগে আপোনাৰ দাঁতৰ প্ৰব্লেম হৈছিলে হয় নহয় ইমান কম বয়সতে দাঁত বেয়া হ'লে কি হ'ব আৰু অঁ যেনেকৈ দিয়া হৈছে তেনেকৈয়ে আপুনি ব্যৱহাৰ কৰিব আৰু বাকী আৰু ভগৱানৰ ওপৰত আমি এতিয়া ডাক্তৰ হ'লেও আমি ঔষধ পাতিহে দিব পাৰোঁ বেমাৰ ভাল কৰি নিজে নিয়মমতে ঔষধ খাব লাগিব আৰু বাকীখিনি ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব

অঁ অঁ অঁ আপুনি ঠিকে কৈছে

আকৌ বিক্ৰী নগ'লে ফ্ৰীজত ভৰাই থ'ব অঁ হয় হয় আপুনি ঠিকেই ধৰিছে আৰু কিবা নহয় মই কথা অলপ কমেই পাতোঁ নাই পোৱা নাই পোৱা কওক আৰু কিবা অসুবিধা আছে নেকি আপোনাৰ পেচেন আছে এজন বাহিৰতহে আছে মোৰ ওচৰত নাই হয় হয় অঁ আপুনি আহিব অঁ অঁ হ'ব দিয়ক